সময়ৰ লগে লগে আজিকালি যোগাসনৰ অভ্যাসনবোৰ চেঞ্জ হোৱা আমি দেখা পাবলৈ ধৰিছোঁ আৰু মোৰ ক্ষেত্ৰতো হোৱা দেখিব পাইছোঁ আগতে ৰাতিপুৱা সোনকালে শুই উঠি যোগাসন হিচাপে দৌৰা হয় তাৰপৰা আহিয়ে আধা ঘণ্টা সময় ক'ৰবাৰ নিজান জেগাত বহি পিনি অলপ নিজৰ কিছুমান মানে আসন কৰা হয় সেইখিনি যোগাসনৰ আমাক বহুতখিনি উৎসাহিত কৰি পিনি স্বাস্থ্য ক্ষেত্ৰত অকমান অৱদান আগবঢ়াইছিল কিন্তু বৰ্তমান সময়ৰ লগত এতিয়া ক'ৰবাত যাবলৈ মেলিবলৈ যিটো যান্ত্ৰিকতাৰ অশান্তি আহিলে এতিয়া আহি গ'ল আপোনাৰ কিছুমান আৰু কি ক'ব এইবোৰ জিমখানা আহিলে জিমখানা হোৱাৰপৰাও আমি যোগাসনটো এৰি পিনি আজিকালি তাতো ব্যস্ততাৰ সমাজত পাৰ কৰিবলগা নিচিনা হৈছে কিন্তু সেইখিনিৰপৰা যিখিনি লাভম্বিত হৈছে বুলি মই ক'ব নোৱাৰোঁ কিন্তু আমি যোগাসন এৰি অহাৰপৰা আমাৰ এটা